ৰন্ধা কামটো মই কেৱল মহিলা বুলি মই নাভাবোঁ কাৰণ আগতে স্কুল কলেজ খুব নটাৰ পৰা আৰম্ভ হয় আজিকালি স্কুল কলেজবোৰত আঠটা চাৰে সাতটা বজাতে যাবলগীয়া হয় সেইটো কাৰণে আজিকালি যুগৰ অনুযায়ী প্ৰতিটো ল'ৰা ছোৱালীকেই মাক দেউতাকে খুব কম সময়তে স্কুলত দিবলগীয়া হয় সেইটো কাৰণে আজিকালি পুৰুষৰ মহিলাৰ লগে লগে পুৰুষেও সমানে মহিলাৰ ৰন্ধা বঢ়াত সহায় কৰি দিয়ে ঠিক তেনেকৈ আমাৰ মানুহজনেও মোক মই ছোৱালীজনীক স্কুললৈ পঠিওৱাৰ পঠিয়াওঁতে মই যেতিয়া কাম কৰোঁ কাম কৰি শা ভাত চব্জি বনাওঁ ঠিক তেতিয়া মই ভাত বনালে তেওঁ চব্জিগিটা কাটি দিয়ে চব্জিগিটা কাটি দিয়াৰ লগতে কেতিয়াবা মই যদি তেল মাৰো তেওঁ পিঁয়াজগিটা কাটি মোক সহায় কৰি দিয়ে মই যদি ভাত টিফিন বনাওঁ ৰুটি আটা মাৰি থাকিলে তেওঁ মোক আলুগিটা কাটি চব্জিকণকে বনাই দিয়ে কেতিয়াবা কেতিয়াবা কেতিয়াবা তেওঁ বনাই মেলি টিফিন কৰি পানী বটলো কেতিয়াবা মোক ভৰাই সহায় কৰি দিয়ে ঠিক তেনেকৈ বহুতো কামত তেওঁ সহায় কৰি গা ধুই তেওঁ আকৌ অ'ফিচলৈ যোৱা সময়তো ভাত বনাই মেলি মই তেওঁক খুব কম সময়ৰ ভিতৰতে পঠিয়াবলগীয়া হোৱাত মানুহজনে মোক বহুতো সহায় কৰি দিয়ে ঠিক তেনেকৈয়ে অন্য় পুৰুষেও যাতে ঘৰত অকল মানুহজনীলৈকে বাট নাচাই পুৰুষেও সমানে সমানে মহিলাক সহায় কৰিব লাগে সহায় কৰিব লাগে